অঁ কওক ভালেই ভালেই এয়া কি কৰিম এনেই

এইয়া আছে ভালেই ভালেই ভাল পালেবা মই নাৰ্ছিং হোমত দেখাইছিলোঁ নাই সম্পূৰ্ণ নাই হোৱাগৈ মাজে সময়ে এইবোৰ হৈ চলিয়ে থাকে বুঢ়া বয়সত আৰু ভালেই চলি আছে

গৈ আছে গৈ আছে অঁ অঁ অঁ বিহু হৈছে আমাৰ প্ৰথম হৈছে মাঘ বিহু আৰম্ভ পহিলা মাঘ বিহু জানুৱাৰী তেৰ চৈধ্য তেৰ তাৰিখৰ দিনাখন ভোজ খাব গোটেই ওচৰ ওচৰ মানুহে মিলি মেলি ভোজ ভোজ খাই পিছদিনাখন আগ ভোজ খোৱা দিনাখনে মেজি চেজি বনোৱা হয় ওচৰ গোটেই ল হেৰিখিনি ল'ৰাখিনি লগ হৈ পেলাই লগ হৈ পেলাই তাৰপাছত ৰাতি নটামান বজাৰ পৰা মেজিটো বনোৱা হয় আৰু তাৰ মেজি বনাই মেলি তাৰপিছত সেইফালে যি ঘৰ আছে সেইকেইঘৰ আহি ভাত পানী বনাই ভোজ কৰি মেলি নটা দছটা বজাৰ পৰা আমি খোৱা আৰম্ভ কৰোঁ প্ৰথমতে সৰু সৰু ল'ৰা ছোৱালীখিনিক খোৱাই লওঁ তাৰপিছত আমি এ ডাঙৰখিনি কৰোঁ খাই লৈ পিছ গোটেই ৰাতিটো আৰু মেজিটো ৰখীয়া কৰোঁ আৰু ভেলাঘৰ বনাওঁ ভেলাঘৰ সৰু সৰু ল'ৰাখিনিৰ কাৰণে ভেলাঘৰ সিহঁতে শুই থাকে সিহঁতেও জেওৰা চেওৰা কোনোবাই কোনোবাই ৰখীয়া বোলে আছে কোনোবাই ৰখীয়া কৰে ৰখীয়া কৰি মেলি এনেকৈ দিনটো গোটেই ৰাতিটো উজাগৰ কৰোঁ আৰু উজাগৰ কৰি আৰু পিছদিনাখন সবেই ৰাতিপুৱা সবে উঠি মেলি সবে আৰু গা চা নিজৰ নিজৰ ঘৰলৈ গৈ গা চা ধুই আহি মেজি জ্বলাবলৈ হেৰি কৰোঁ যো যা কৰোঁ মেজি যো যা যো যা কৰি মেলি জ মেজি জ্বলাওঁ জ্বলাই মেলি গোটেই ওচৰ মানুহখিনিয়ে যিখিনি ভোজ খাইছিলোঁ একেলগে সেইখিনিয়ে দিও ফুৰ্তি ফাৰ্টা কৰি মেজিটো হেৰি কৰোঁ সামৰণি মাৰি হেৰি কৰোঁ আৰু সিমানটোৱে তাৰপিছত আহি যায় এপ্ৰিলত বিহু বহাগ বিহু চৈধ্য় পোন্ধৰ বহাগ বিহুত হৈছে এইটো নতুন বছৰ আমাৰ প্ৰথম দিনা হৈ যায় গৰু বিহু গৰু বিহু গৰু বিহুদিনাখন ৰাতিপুৱা পাঁচ চাৰিটা বজাতে উঠি গৰু ওচৰ ওচৰৰ যিমান গৰু গাই আছে নি পেলাই পথাৰত পানীত হেৰি কৰি গা চা ধুৱাই মেলি হেৰি কৰোঁ কণী যুঁজোৱাই কণী যুঁজায় গৰু গা ধুওৱাই গৰু গা ধুৱায় গৰু গা ধোওঁতে তাত কোনোবাই কোনোবাই বিহু গাবলৈ মন আছে বিহু গাব পাৰে তেনেকৈ গাই ধুই মেলি হেৰি কৰি আহি ঘৰত আহি আকৌ সবেই গা চা ধুই মাহ হালধিৰে গা চা ধুই হেৰি কৰোঁ দুপৰীয়ালৈ আমাৰ থাকে পানী দিয়া ভাত পানী দিয়া ভাত ভাত তেনেকৈ সবেই ঘৰৰ মানুহখিনিয়ে মিলি মেলি গোটেইখিনিয়ে খাওঁ তাৰ তাৰপিছত সন্ধিয়া সময়ত আৰু জ্বলাবৰ কাৰণে জাগ দিব লাগে ধৰ সবে আৰু জাগ দিবৰ কাৰণে সেইবোৰ যা যা যোগাৰ কৰা হয় যা যোগাৰ কৰি মেলি হেৰি কৰা হয় এইবোৰ কৰি মেলি তাৰপিছত আৰু সেই জাগটো দিয়া হয় তাৰপিছত সেই সেইদিনাখনৰ পৰা বিহু আৰম্ভ হয় আৰু সবেই হুঁচৰি দল ওলায় হেৰি ওলায় পিছদিনাখন পৰে মানুহৰ বিহু মানুহৰ বিহু দিনাখন আৰু সবেই ডাঙৰে সৰুক সৰুৱে ডাঙৰক সেৱা কৰি মেলি হেৰি কৰে সবেই সৰু ল'ৰাখিনিয়ে ল'ৰা ছোৱালীক সবেই সৰু সৰু ল'ৰাখিনিয়ে গোটেই বিহু কাপোৰ পিন্ধি বিহু ঘৰে ঘৰে বিহু গাবলৈ যায় যায় সেইখিনি সিমানটোৱে তাৰপিছত আহি গ'ল কাতি বিহু হাঁ তিনিটা আছে এটা কাতি বিহু কাতি বিহুদিনাখন তুলসী তুলসী পুলি বিচাৰি আনি কাতি কাতি বিহু উদযাপন কৰা হয় উদযাপন কোনোবাই পিঠা চিঠা খুন্দি হেৰি কৰি মেলি প্ৰসাদ বুট মগু কল কুঁহিয়াৰ নাৰিকল এনেকৈ সব হেৰি কৰে কৰি মেলি তাৰপিছত এনেকৈ তুলসী তলত চাকি জ্বলায় চাকি বন্তি জ্বলাই পেলাই সবেই মানুহে ঘৰৰ গোটেই ঘৰৰ গৃহস্থই গৃহস্থই ওচৰ তুলসীৰ তলত বহি পেলাই তুস তুলসী নাম গায় নাম গাই মেলি গোটেই ওচৰৰ লগতে প্ৰসাদ চসাদ বিতাই মেলি সবকে দিয়া মেলা কৰি পেলাই সবে খায় খাই মেলি তেনেকৈ হেৰি কৰা হয় কৰি তেনেকৈ কৰি কাতি বিহুটো উদযাপন কৰা হয় বিহুত তিনিটা তিনিটা ভোগালী বিহু বহাগ বিহু কাতি বিহু তাৰ এইফালে কি আপোনালোকে কি আহিবলৈ বিচাৰিছে নেকি

অঁ ঠিক আছে